জীৱনত যিকোনো মোৰ জীৱনত যিকোনো কাম হাতত ল'লে মই ধৰ্মৰ লগতে ইশ্বৰৰ বিশ্বাস কৰোঁ কাৰণেই মই ইশ্বৰক সাক্ষী কৰিয়েই মই যিকোনো এটা কামত আগুৱাই যাওঁ আৰু প্ৰত্যেকটো কাম কৰিবলৈ যাওঁতেই মই ইশ্বৰক সাক্ষী কৰি যাওঁ গতিকেলৈ কামটো মোৰ যেনেকৈ আগবাঢ়ি যাওঁ তেনেকৈ কামটো মোৰ শেষ হয় গতিকেলৈ ইশ্বৰ মানে পৃথিৱীত আছে বুলি ভাবোঁ গতিকে লৈ ইশ্বৰক বিশ্বাস কৰিয়েই মই কামটো কৰি আজি এই ইমানটো বয়স পালোহি গতিকেলৈ মই ইশ্বৰক বিশ্বাস কৰোঁ